আমি খেতি ৰুব হ'লে সাধাৰণতে দুবিধৰ খেতি কৰোঁ আহু খেতি আৰু শালি খেতি আহু খেতি আমি মাঘ ফাগুন মাহত হাল বাই সিঁচিব লাগে আৰু আহাৰত ধানবোৰ কাটিব লাগে শালি খেতি কৰিবলৈ হ'লে আমি প্ৰথমতে মাটিডোখৰ হাল বাই চহ কৰিব লাগিব তাৰপিছত কঠিয়া খিনি পানীত পেলাই থ'ব লাগিব তিনিদিন কঠিয়া পানীত পেলোৱাৰ পাছত আমি পানীৰ পৰা তুলি অনা হয় তাৰ পাছত তিনি চাৰি দিনৰ পাছত যেতিয়া সৰু সৰুকৈ এই গাজ মেলিব তেতিয়া আমি বস্তাৰ পৰা উলিয়াই মুকলিত থোৱা হয় তাৰপিছত কঠিয়া চহ কৰা মাটিডোখৰত আমি কঠিয়া পৰা হয় জেঠ মাহত তাৰপিছত এমাহ পোন্ধৰ দিন হোৱাৰ পিছত আমি মাটিবোৰ ভালদৰে হাল বাই থ'ব লাগিব বন জাৱৰ গেলি পচি যোৱাৰ পিছত এইবোৰ পচন সাৰ বুলি কোৱা হয় পচন সাৰ দিলে খেতিৰ উৎপাদন বাঢ়ে সেইকাৰণে আমি জাৱৰ চাৱৰবিলাক গেলিবলৈ দি ভালদৰে আকৌ হাল বায় হাল সাধাৰণতে গৰুৱেও বাব পাৰি আজিকালি মানুহে ট্ৰেক্টৰেৰে হাল বায় খেতি কৰে তেনে কৰিলে যথেষ্ট খেতিও কৰিব পাৰি আৰু উৎপাদনো বাঢ়ে এমাহ পোন্ধৰ দিনৰ পাছত যেতিয়া কঠিয়াখিনি ওখ হ'ব তেতিয়া আমি ভাল দিন চাই এদিন ৰুবলৈ আৰম্ভ কৰোঁ তেতিয়া বৰষুণ হ'ব লাগিব প্ৰচুৰ পৰিমাণে বৰষুণ দিলেহে খেতি ভাল হয় যদি বৰষুণ নিদিয়ে তেতিয়া দ' দ' ঠাইবিলাকত ৰুব পৰা যায় কিন্তু যিবিলাক বাম শালি খেতিৰ কাৰণে হে উপযুক্ত সেইবিলাক ঠাইত বৰষুণ দিলেহে পানী ৰয় আৰু মাটিবিলাকৰ ডৰাবিলাকত সৰু সৰুকৈ কৈ আলি দি পানী জমা কৰি গোটালৈ তাৰ পাছতহে ৰোৱা হয় বাম ঠাইত সাধাৰণতে বেছি শালি খেতি কৰিবলৈ দ' জেগা নালাগে বাম জেগাহে লাগে সেইকাৰণে পথাৰৰ মাটিবোৰ সৰু সৰুকৈ আলি দি পানী থকাকৈ আলি দি খেতি কঠিয়াবোৰ তুলি আনি ৰোৱা হয় আমি ঘৰৰ মা দেতা আৰু বাইদেউ ভণ্টি ওচৰৰ খুৰী আৰু বৰমাহঁতৰ লগতো পথাৰলৈ যাওঁ তেওঁলোকৰ পথাৰতো আমি ৰুই দিওঁ তেওঁলোকেও আমাক ৰুই দিয়েহি আমিও তেওঁলোকৰ ওচৰ চুবুৰীয়া মানুহৰ পথাৰলৈ যাওঁ তেওঁলোকেও আমাক ৰুই দিয়ে আমিও তেওঁলোকক ৰুই দিওঁ ভালদৰে খেতি কৰিলে হে উৎপাদন ভাল হয় খেতি ভাল হয় ধানো পোৱা যায় সেইকাৰণে খেতি ভালদৰে কৰিব লাগে আৰু বৰষুণৰ বতৰ চাই ভালদৰে ৰুব লাগে যদি বৰষুণ নহয় বা তেতিয়া কঠিয়াবোৰ লেৰেলি যোৱাৰ সম্ভাৱনা থাকে আৰু খৰাং বতৰ হ'লে মাটিবোৰ পথাৰৰ খৰাং অৱস্থাত মাটিবোৰ চিৰাল ফাঁট মেলে আৰু ফাঁটবিলাকত ধানবোৰ লেৰেলি যায় ফাঁট মেলাৰ লগে লগে পথাৰবোৰ শুকাই যায় সেইকাৰণে ভালদৰে বৰষুণৰ বতৰ চাই বৰষুণ দিয়াৰ সময়তে ৰুব লাগে যেতিয়াই তেতিয়াই ৰুব নোৱাৰি আৰু ভালদৰে বতৰ চাই ৰুলেহে শালি খেতিবোৰ ভাল হয় সেইকাৰণে ভালদৰে চাই মেলি মাটিবোৰ মাটিবোৰ চাই আৰু সৰু সৰুকৈ আলি দি ভালদৰে ৰুব লাগে আৰু কঠীয়া বেছি ওখ হৈ গ'লেও বেছি বুঢ়া হৈ গ'লেও ধান বেছি ভাল নহয় সেইকাৰণে জোখৰ সময়তে এই কঠিয়াবোৰ তুলি আনি ভালদৰে ৰুব লাগে সময়ত যেনে এমাহ পোন্ধৰ দিন এমাহৰ ভিতৰত বা দুমাহৰ ভিতৰত কঠিয়াবোৰ ৰুই শেষ কৰিব লাগে নহ'লে কঠিয়াবোৰ বেয়া হৈ যায় এনেকুৱা কঠিয়া ৰুলে খেতিৰ উৎপাদন বেছি ভাল নহয় আৰু ভাল ধান নেপায় যদি ভাল ধান পাবলৈ বা ভাল ফল পাবলৈ আশা কৰা হয় তেতিয়া ভালদৰে সময় থাকোতেই ৰুব লাগে বতৰ চাই সেই ভাল বৰষুণৰ বতৰত ৰুলেহে খেতিবোৰ ভাল হয় যদি ৰ'দত বা কেতিয়াবা ৰুব পৰা নাযায় বেছি বৰষুণ দিলে তেনেকুৱা মাটিত ই ৰ'দ দিলেহে ৰুব পাৰে বেছি দ' ঠাই বিলাকত যেতিয়া ৰ'দ দিব পানী শুকাব তেতিয়া ৰুব পৰা যায় নহ'লে যোনবিলাক বাম জেগা সেইবিলাকত সোনকালে বৰষুণ দিলে বতৰ চাই বা তেনেকুৱা সময়ত ৰুব লাগে আৰু মাটিবোৰ মাজ খাল বা ভাল হ'ব লাগে তাত যথেষ্ট পৰিমাণে খেতিৰ উৎপাদন ভাল হয় আৰু পচন সাৰ বা জৈৱিক সাৰ হেৰিবিলাক দিব লাগে জাৱৰ জোঁথৰৰ পৰা গাঁত খান্দি পুতি থ'লে ধানবিলাক সেই খেতিৰ সময়ত সেইবিলাক গাঁতৰ পৰা উলিয়াই জাৱৰ জোঁথৰৰ সাৰবোৰ দিয়া হয় সেইবিলাকক পচন সাৰ বুলি কোৱা হয় পেলনীয়া জাৱৰ জোঁথৰবোৰ গাঁত খান্দি পুতি থৈ সময়ত খেতিত সেইবিলাক পথাৰত দিলে মানে খেতি উৎপাদন যথেষ্ট পৰিমাণে ভাল হয় সেইবিলাকক পচন সাৰ বুলি কোৱা হয় যিবিলাক বন জাবৰ পঁচি গছৰ পাত ছাত বিলাক পঁচি বা হেৰি হৈ হোৱা সাৰক পচন সাৰ বুলি কোৱা হয় সেইবিলাক দিলে খেতিৰ উৎপাদন যথেষ্ট পৰিমাণে ভাল হয়